হেল্ল' ছাৰ অ' অ' মই দিপজ্যোতিয়ে কৈছোঁ মানে অ' মানে মই ছাৰ বহুত বহুত দিন আগৰ পৰা ফুটবল মানে খেলি আছোঁ আৰু মানে বহুত ভাল ফুটবলেই খেলোঁ আৰু মানে ক'চিঙো লৈ আছোঁ এতিয়া মানে ফুটবলত আজিকালি অসমত মানে হেৰিটো কেনেকুৱা স্কপটো কেনেকুৱা চলি আছে এইটো আপোনাৰ পৰা ভালকৈ অলপমান ডিটেইলছত জানিব পাৰিম নেকি

অ' অ' অ'

অ' অ'

অ' অ'

আচ্ছা আচ্ছা আচ্ছা আচ্ছা

আচ্ছা আৰু খোৱা খোৱা বোৱাৰ ক্ষেত্ৰত বাৰু মই কি কি খালে ভাল হ'ব মই হেল্ঠটো ঠিক ৰাখিবলৈ ডায়েটটো

ঠিক আছে ছাৰ ঠিক আছে ঠিক আছে ধন্যবাদ ধন্যবাদ ধন্যবাদ থেংক ইউ